এজন মানুহে দোকানলৈ গৈ দোকানীজনক সুধিলে বহি আছে নেকি তেতিয়া দোকানীজনে ক'লে মই মোৰ দোকানত বহি নাথাকি কি থিয় হৈ থাকিম নেকি কি কয় আপুনি আকৌ মানুহজনে ক'লে নহয় মানে কপি আছে নেকি দোকানীজনে তেতিয়া পুনৰ ক'লে মই কি কপি থাকিবলৈ পাগল নেকি মোৰ জ্বৰ উঠা নাই নহয় আকৌ এজন দোকানীক এজন গ্ৰাহকে ক'লে কণী দহটা দিয়কচোন কণীবোৰ নতুন নে দোকানীজনে মানুহজনক উদ্দেশ্য ক'লে এইয়া লগ একেবাৰে নতুন তেতিয়া মানুহজনে আকৌ দোকানীজনক সুধিলে নতুন যে কেনেকৈ গম পালে তেতিয়া দোকানীজনীয়ে ক'লে কুকুৰাই পুৰণি কণী দিয়ে বুলি আপুনিনো ক'ত শুনিছে এদিনাখন এজন মানুহে নাপিত এজনৰ ওচৰলৈ গৈ ক'লে চুলি কটাবলৈ আহিলে তুমি কিয় মোক প্ৰতিবাৰে অংকৰ কথা সোধা তেতিয়া নাপিতজনে মানুহজনক ক'লে অংকৰ কথা সুধিলে তোৰ চুলিবোৰ থিয় হৈ যায় আৰু তেতিয়া কাটিবলৈ সহজ হয় এজন গ্ৰাহকে দোকানলৈ গৈ ক'লে যে মই আপোনাক এই লিখি দিয়ামতে বস্তুকেইটা দিয়ক দোকানীজনে ক'লে বেয়া নাপাব ইয়াত লিখা বস্তু এপদো নাই তেতিয়া গ্ৰাহকজনে ক'লে ডাঙৰ তলা এটা লওক আৰু আপোনাৰ দোকানখন বন্ধ কৰি শুই থাকক এবাৰ এজন ল'ৰা দোকানলৈ গ'ল মাকে কৈ পঠোৱামতে সি দোকানত মিঠাতেল বিচাৰিলে আৰু মিঠাতেল বিচাৰোঁতে দোকানীজনীয়ে তাক মিঠাতেলৰ বটলটো দিলে মানুহজনে মিঠাতেলৰ বটলটো খুলি খাই চালে কিন্তু মিঠা নাপায় সি ক'লে ইয়াত চোন মিঠা নহয় সেইবাবে মোক তেলৰ বটলটো নালাগে